আমাৰ ওচৰৰ ঘৰবিলাকত তেনেকুৱা হ'মষ্টে'ৰ সুবিধা এতিয়ালৈকে দেখা পোৱা নাই কিন্তু আমাৰ ঘৰৰ পৰা দুশ মিটাৰমান দূৰতে আউনিআতি সত্ৰত এটা শাখা আছে আৰু তাত সমূহীয়া অতিথিশালা আছে আৰু তাত থাকি পেলাই বহুতো দৰ্শনাৰ্থীয়ে আমাৰ ডিব্ৰুগড় চ চহৰখন ভ্ৰমণ কৰিব পাৰে অৱশ্যে আমাৰ ঘৰৰ এইটো আপোনাৰ আছে আমাৰ ঘৰৰ পৰা দক্ষিণ দিশলৈ হ'ব আমাৰ ঘৰৰ পৰা ইফালে উত্তৰ দিশলৈ যদি অহা হয় সেইখিনিতে এটা গেষ্ট হাউছ আছে মণিপুৰি গেষ্ট হাউছ বুলি আছে তাতো মানুহে থাকিব পাৰে তাত থকা খোৱাৰ ব্যৱস্থা আছে তাত থাকিও মানুহে দৰ্শনাৰ্থীসকলে ঠাইখন ভ্ৰমণ কৰিব পাৰে আৰু তদুপৰি বিভিন্ন হোটেল চোটেল এইবিলাকটো আছেই আমাৰো ঘৰৰ পৰা আহি পেলাই ধৰি লওক তিনি কিলোমিটাৰমান আহিলেই চৌকিডিঙি অঞ্চলটোত ভালে কেইখন হোটেল আছে ধাম সেইবিলাকত থাকিব পাৰে বাকী হ'মষ্টে বা তেনেকুৱা ধৰণৰ সুবিধাবোৰ আমাৰ এই ঠাইখনত মই দেখা নাই